পানী হৈছে এটা বৰ উপযোগী বস্তু বিৰাট প্ৰয়োজনীয় বস্তু পানী বিয়া বিহু উৎসৱ পাৰ্বনত পানী খুবেই প্ৰয়োজনীয় পানী নহ'লে কোনো অনুষ্ঠান আদি কৰিব নোৱাৰে পানী বিৰাট ডাঙৰ অনুষ্ঠানত ডাঙৰ ডাঙৰ ড্ৰা ড্ৰাম থো থোৱা হয় ড্ৰামত পানীটো থৈ তাৰে পৰা জাৰে দি ইউজ কৰা হয় পানী বিলোৱা হয় গ বিয়া বা বিভিন্ন অনুষ্ঠানত পানী আৰম্ভণিতে ইউজ মানে হেৰি কৰা হয় এই পানী দি চাফা চাফ চিকুণ কৰে ভাত আঞ্জা ৰন্ধাৰ পৰা আদি কৰি নানান ধৰণৰ মানে সামগ্ৰী ধোৱা পখালা কৰি চাফা চিকুণ কৰি মাতক লোৱা হয় পানীটো আৰম্ভণিৰ পৰা পানীটো একদম অতি প্ৰয়োজনীয় বস্তু মুঠতে একদম চাফ চিকুণ বিৰাট ডাঙৰ ডাঙৰ ড্ৰামত পানী থৈ থৈ জাৰি দি বিতৰন কৰা হয় লগতে অন্যান্য অনুষ্ঠানতো হেৰি কৰা হয় এই পানীটো এটা মানে দৰকাৰী বস্তু মুঠতে যিকোনো অনুষ্ঠানত বিয়া বুলি কথা নাই যিকোনো অনুষ্ঠানত পানীটো প্ৰয়োজনীয় বস্তু পানী অশুদ্ধ হ'লে মানুহৰ বেমাৰ আজাৰৰ পৰা আদি কৰি ভালে থাকে বেমাৰ আজাৰো নহয় মানে সুন্দৰ পানীটো বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানৰ সময়ত আপুনি বেছি পানী বিয়া বা অন্যান্য পানী বহুত হাজাৰ লিটাৰ মানে হাজাৰলৈকে পানী মানে ব্যৱহাৰ কৰা হয় পানীটো এটা মানে প্ৰয়োজনীয় বস্তু পানী ৰন্ধা মানুহৰ চাফ চিকুণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানত মানে হেৰি কৰা হয় পানী পৰিষ্কাৰ হ'লে মানে ঘৰ বিয়া হওক অনুষ্ঠান হওক পানীৰ ঘৰ চাফা কৰাৰ পৰা আদি কৰি ঘৰ সেই হ কৰালৈকে ঘৰ মুচাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানত বিয়াত চাফ চিকুণৰ পৰা আদি কৰি নানান ধৰণৰ পানী ব্যৱহাৰ কৰা হয় পানী বেছি পানী ব্যৱহাৰ কৰি কৰি কি কৰে পানী ডাঙৰ কৰা হেৰি পানীটো সম্পূৰ্ণ ষ্টক কৰা হয় মই টিউবৱেলৰ পৰা হওক বা হেৰিৰ পৰা হওক মানে দমকলৰ পৰা হওক বা আমাৰ যি মানে বৈজ্ঞানিক পদ্ধতিৰ মটৰ আছে মটৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে হেৰি কৰি পানীটো মানে ষ্টক কৰি মানে জমা কৰি হেৰি কৰা হয় মানে পানীটো ব্যৱহাৰ কৰা হয় লগতে বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানত পানী খুবেই বেছি প্ৰ প্ৰয়োজনীয় হয় পানী নানান ধৰণৰ আৰম্ভণিৰে বহুত ধৰণৰ কাম কৰাৰ কাৰণে পানীটো মানে ব্যৱহাৰ কৰা হয় পানীৰ এইটো সম্পূৰ্ণ মানে অতি প্ৰয়োজনীয় বিয়া অনুষ্ঠানত পানী ডাঙৰ ডাঙৰ লৈয়ো ডাঙৰ ডাঙৰ মানে বস্তু ব্যৱহাৰ কৰা হয় ডাঙৰ ডাঙৰ বস্তু পানী লৈ ব্যৱহাৰ কৰা হয়